এক লাখ পঞ্চাছ হাজাৰ চাৰি লাখ বিছ হাজাৰ পঁচিছ লাখ চাৰি হাজাৰ এঘাৰ লাখ ওঠৰ হাজাৰ ওঠৰ লাখ এঘাৰ হাজাৰ চৈধ্য লাখ একৈছ হাজাৰ ছাব্বিছ লাখ ষোল্ল হাজাৰ